মোৰ ধৰ্মীয় নেতা মই শংকৰদেৱকে ভাবোঁ তেওঁৰ নাম বি নামঘৰৰ কাৰণে বহুতখিনি মানে নাটক ভাওনা ভাওনা বৰগীত সেইখিনি আনিলে আৰু এতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিলে এতিয়া ভাদ মাহতো একদম আমাৰ গোপিনীয়েও নাম লয় পুৰুষেও নাম লয় এতিয়া ভাদ মাহত গোটেই মাহটোৱেই নাম ল'ব তাৰপিছত তাৰ শেষত আকৌ নাম সামৰিব এতিয়া প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিলে সেই নগাঁৱতে এতিয়াতো গোটেইখিনিয়ে গোটেই ভাৰততেই নাম নামঘৰ আছে ঠায়ে ঠায়ে বহুত নামঘৰ আছে এতিয়া তেওঁৰ হেৰিয়াতে গোটেই নাম ধৰ্ম বা নামঘোষা কীৰ্তন পাঠ সেইখিনি কৰা হৈছে এতিয়া সেই তেওঁকে মই ধৰ্মীয় নেতা বুলি ভাবোঁ